হেল্ল' শুনিছেনে হয় মই প্ৰণামী দত্তই কৈছোঁ মই মানে এতিয়া আগষ্ট মাহত আপোনালোকৰ তালৈ টুৰিষ্ট হিচাপে যাব বিচাৰিছোঁ যোৰহাট জিলালৈ সেই কিবা সেইটো সেইকিটা মাহত মানে কিবা তাত বিশেষ অনুষ্ঠান আছে নেকি মই যাব পৰা ক'ব পাৰিব নেকি কি অনুষ্ঠান পালন কৰা হয় হয় হয় হয় হয় হয়

হয় নিয়মখিনি ক'ব ভালদৰে

হয় হয় হয় হয় শৰাই তাতে পোৱা হ'বনে ঠিক আছে ঠিক আছে ঠিক আছে আমি বাৰু যাম ঠিক আছে আপোনাৰ সহায় লাগিব ঠিক আছে তেনে দিয়ক মই মই যাম বা